হেল্ল' অঁ আপুনি শিখামণি মিশ্ৰ হয় নাই বাৰু অঁ এ অলপ মাংস লাগিছিলে কাইলৈ মোৰ ছোৱালীজনীৰ মানে বাৰ্থডে আছিল অঁ তাকে আপুনি ব্ৰইলাৰটো দিব পাৰিব নহয় অঁ মানে দছ কেজিমান ল'ম আৰু অঁ দছ কেজিত আপোনাৰ কিমান হ'বগৈ হয় হয় আপুনি মোক কাটিয়ে দিব মাংসটো অলপ মানে পিচটো একেবাৰে সৰু নকৰিব আৰু একেবাৰে ডাঙৰো নকৰিব মেডিয়াম চাইজত ৰাখি দিব পিচটো তাৰপিছত আৰু এনেই মাংস ঠিকেই পাম নহয় নহ্ হয় লোকেলো পোৱা হয় নহ্ হয় অঁ হয় বাৰু মই পিছেপৰে এইবিলাক ল'ম বাৰু কিন্তু কাইলৈ আমাৰ ছোৱালীজনী মানে এনেই জন্মদিন আছিলে জন্মদিনৰ কাৰণে এনেই অলপমানকে আৰু নিয়ম এটা কৰিম সেইটো কাৰণে ব্ৰইলাটোকে লওঁ আৰু কাইলৈ কাৰণে মই অঁ এডভাঞ্চটো দিব লাগিব নহ্ মই অঁ আপুনি নহ'লে মই আপোনাৰ জিপে' আছে নহয় অঁ মই জিপে'তে আপোনাক আপোনাক চাৰিশ টকা এটা মাৰি দিম বাৰু হয় হয় কাইলৈ আপুনি দুটামান বজাত দি দিব পাৰিব চাগে মই মই মই যা মইতো কাইলৈ যাব নোৱাৰিম মই আমাৰ মানুহজনকে পঠাম আৰু মই আপোনাৰ মানে এইটো ফোন নাম্বাৰটো দি দিম আৰু অঁ আপুনি তাৰপিছত তেওঁ গৈ লৈ অঁ কথাখিনি আকৌ মই কৈ পঠিয়াম বাৰু ঘৰত পইচা এনেকৈ দিয়া হ'ল ক বুলি ঠিক আছে হ'ব তেনে আপুনি ৰেডি কৰি দিব দুটা বজাত অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে হ'ব তেনে দেই অঁ অঁ